বাদংডুপ্পা কলাকেন্দ্ৰৰ নামৰ সংস্থাপনটো অসমৰ গোৱালপাৰা জিলাৰ ৰামপুৰ নামৰ গাঁওখনত স্থাপিত হয় সেয়া হৈছে শুক্ৰচাৰ্য ৰাভাদেৱৰ সৃষ্টি তাত কোনো ধৰণৰ আৰ্টিফিচিয়েল মিউজিক ছিষ্টেম ব্যৱহাৰ কৰা নহয় তাত কেৱল প্ৰকৃতিৰ লগত সাঙুৰ খাই থকা গছ গছনিৰ মাত চৰাই চিৰিকতিৰ মাত লগতে শিল্পীসকলে নিজে ব্যৱহাৰ কৰা বাদ্যযন্ত্ৰৰ মাতেৰে নাট্যকাৰসকলে নাট পৰিৱেশন কৰে নাট্য নাট্যকাৰসকলে পৰিৱেশন কৰিবৰ বাবে যিখন মঞ্চ ব্যৱহাৰ কৰে সেই মঞ্চখন মাটি বাঁহ আৰু খেৰেৰে তৈয়াৰ কৰি প্ৰস্তুত কৰা হয় আৰু দৰ্শকসকলৰ বহিবৰ বাবে বাঁহেৰে বেঞ্চ তৈয়াৰ কৰি দিয়া হয় প্ৰত্যেক বছৰে ডিচেম্বৰ মাহৰ পোন্ধৰ ষোল্ল আৰু সোতৰ তাৰিখে এই নাটসমূহ পৰিৱেশন কৰা হয় আৰু এই নাটসমূহ পৰিৱেশন কৰা উৎসৱটোৰ নাম হৈছে আণ্ডাৰ দ্য চাল ট্ৰি ফেষ্টিভেল ইয়াত প্ৰত্যেক বছৰে ৰাষ্ট্ৰীয় পৰ্যায়াললৈকে হয় কিন্তু যোৱা দুহেজাৰ সোতৰ বৰ্ষত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নাটসমূহ পৰিৱেশন কৰা হৈছিল বাদংডুপ্পাত জুলাই মাহত এটা শিশুৰ কৰ্মশালা হয় য'ত লোকেল শিশুসকলে গৰমৰ বন্ধ পায় আৰু এমহীয়া নাট কৰ্মশালা কৰে শেষৰ দিনটোত নাট পৰিৱেশন কৰে আৰু সেইটোক চিল্ড্ৰেন ফেষ্টিভেল বুলি কোৱা হয় অসমৰ আন এটা বিশিষ্ট ব্যক্তি হৈছে ৰীমা দাস তেখেতে ভিলেজ ৰকষ্টাৰ টৰাজ হাজবেণ্ড নামৰ চিনেমা ডিৰেক্ট কৰিছিল তেখেতে ডিৰেক্টৰ হয় তেখেতৰ চিনেমা ভিলজ ৰকসষ্টাৰখন অস্কাৰ এৱাৰর্ড উইনিং হয় অলপতে হৈ যোৱা ভাইমন দা বুলি এখন অসমীয়া চিনেমা ছবিগৃহত প্ৰকাশ পাইছে সেইখন হৈছে মুনীন বৰুৱাৰ ওপৰত বনোৱা জীৱনী জীৱনী চিনেমা দেখাইছে যে কেনেকৈ মানুহ আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰীয়ে সংগ্ৰাম কৰি কৰি আমাৰ অসমীয়া যিখন চিনেমা আছে সেই চিনেমাটোক কেনেকৈ উন্নত কৰিছে কেনেকৈ পোহৰলৈ আনিছে সেই সংগ্ৰামটো তাতে দেখায় সেই ভাইমন দা চিনেমাখনত দেখায় আৰু সেইখন এতিয়া ভাৰতৰ বিভিন্ন ঠাইসমূহত দেখুওৱা হৈছে